আপুনি প্ৰথমে কেনেকৈ গোঁঠা আৰু চিলাই কৰাৰ প্ৰতি আগ্ৰহী হ'ল এই খবৰটোৰ মাজলৈ আপোনাৰ যাত্ৰা বৰ্ণনা কৰক এই বোৱা কটা চিলাই ভালদৰে নাজানো বোৱা কটাৰ বিষয়লৈ মই সৰুৰে পৰাই আগ্ৰহী সেই আগ্ৰহীৰ কাৰণে মোক মায়ে যেতিয়া স্কুললৈ যাওঁ স্কুললৈ যোৱা স্কুলৰ পৰা অহা পিছত মায়ে মোক তাঁত লগাই দিছিলে তাঁত লগোৱাত মায়ে মোক তেতিয়া প্ৰথম মহোৱা বাটিবলৈ দিছিল মহোৱা বটাৰ পিছত মই লাহেকে ব'বলৈ ধৰিলোঁ এমাকো দুমাকোকে বোৱা পিছত এডাল দুডাল সূতা চিগে সেই সূতা মায়ে মোক চিৰিয়ে মাৰি পিনি জোৰা সূতা জোৰাবলৈ শিকাইছিলে সূতা জোৰাবলৈ শিকাৰ পিছতে মই লাহেকৈ ফুল শিকিলোঁ ফুল শিকাৰ পিছতে তাৰ যেতিয়া স্কুলৰ পৰা আহোঁ স্কুলৰ পৰা অহাৰ পিছত তাঁত দুমাকোমান বৈ আকৌ মায়ে ফুল বাছিবলৈ থৈ দিয়ে তেতিয়া মায়ে হাতত ধৰি মোক ফুল শিকা ফুল বাছিবলৈ শিকাইছিল তাৰপিছতে লাহেকৈ মই নিজে জনা হ'লোঁ তাঁত বাতি কৰোঁ তাঁত প্ৰথমতে ববিন কৰোঁ ববিন কৰাৰ পিছত বজাৰৰ পৰা সূতা আনো সূতা অনাৰ পিছত ঘৰত ববিন কৰোঁ ববিন কৰাৰ পিছত বাতি কৰোঁ বাতি কৰা পিছত লাহেকৈ তাঁতখন দীঘল কৰোঁ এদিন যিদিনাখন স্কুল বন্ধ থাকে দেওবাৰে সেইদিনাখন তাঁতখন তাঁত দীঘল কৰোঁ দীঘল কৰাৰ পাছত বাতি কৰা পাছত ৰাছ ভৰাওঁ ৰাছ ভৰা পিছত চলাই মেৰিয়াই তাঁতখন শালত তোলা আগত ব তোলোঁ বৰ তোলা পাছত লাহেকৈ শিকি বৰ তুলিলোঁ ব তোলাৰ পাছত ধৰক নাচনী জৰি পাছত পিছত নাচনী জৰি লগাওঁ নাচনী জৰিত নাচনী জৰি লগোৱা পাছতে গৰকা তুলুঠা দুৰপতি টুলুঠাৰ দুৰপতিয়ে তাঁতখন ববলৈ ধৰিলোঁ সেনেকৈয়ে বৈ মই এখন দুখন কৰি যোৰ কাপোৰ লগাওঁ গামোচা লগাওঁ ৰুমাল লগাওঁ মেখেলা চাদৰ যোৰকে লগাওঁ লগোৱাৰ পিছত এনেকে মোৰ এদিনাখনতকৈ সিদিনাখন মই ইমাহতকৈ সিমাহত মই আগ্ৰহী হৈ বেছি আগ্ৰহী হৈ গ'লোঁ তাৰপিছতে মই তাঁত লগোৱাৰ পাছত এনেকেই এখন দুখন কৰি বিক্ৰী কৰি তাঁত বিক্ৰী কৰোঁ ৰঙীন সূতাৰে মহুৱাবাতিত যোৰ কাপোৰ বওঁ গৰকা গৰকা ওপৰত নাচনী জৰি লগাওঁ নাচনী জৰি লগাওঁ ব তোলোঁ ব ওপৰত নাচনী জৰি লগাই কাণত দিওঁ কাণত দি টানখন তাঁতখন যিমানেই টান কৰোঁ সিমানেই বৈ ভাল লাগে ভাল লগা মুহূৰ্ত মুহূৰ্ততে মই সেনেকুৱাকৈ এদিন দুদিন কৰি মই বহুত হেৰি হৈ তাঁত ব'বলৈ মই আগ্ৰহী হৈ এতিয়া লাহেকৈ মই কাপোৰৰ এযোৰ দুযোৰকৈ কাপোৰৰ ব্যৱসায় ঘৰতে বৈ কাপোৰৰ ব্যৱসায় কৰিবলৈ ধৰিলোঁ যোৰ কাপোৰ লগাওঁ গামোচা লগাওঁ ৰুমাল লগাওঁ চাদৰ লগাওঁ চেলেং চাদৰ লগাওঁ তাত ব'ব পাৰোঁ কি আৰু তাত বৈয়ে নিজে গামোচাত কাষৈ বাচি ফুল বাচোঁ প্ৰথমতে কাষৈটো বাছোঁ তাৰপা ফুল বাচোঁ আকৌ দৰা গামোচা বওঁ দৰা গামোচা বয়ো দৰা গামোচা বওঁ আকৌ এনেকে যোৰ কাপোৰ বওঁ গামোচা বওঁ গামোচা বিক্ৰী কৰোঁ গামোচা বিক্ৰী কৰোঁ যোৰ কাপোৰ বিক্ৰী কৰোঁ এনেকেই এদিন দুদিন কৰি বৈ বৈ বৈ বৈ মোৰ সকলো ঘৰখন মই চলাবলে ধৰিলোঁ চলাবলে ধৰিছোঁ মানুহজনকো চলাওঁ তাঁত বিকি ঘৰখনৰ সকলো বস্তু কিনো ল'ৰাকো তাঁত বৈয়ে কাপোৰ বিক্ৰী কৰি ল'ৰাকো পঢ়াইছোঁ স্কুলত ল'ৰাও পঢ়ে সকলো তাঁত বওঁ এযুতি শেষ হোৱাৰ পাছত আকৌ এযুতিলে সূতা আনো তাতে যি বিকি পইচা পাওঁ তাৰে সূতা আনো সূতা আনি আকৌ ববিন কৰোঁ ববিন কৰি যঁতৰ যঁতৰ লাগে তাঁত ব'বলে হ'লে যঁতৰ লাগে যঁতৰ জৰি লাগে কাণত দিয়া লাগে তাৰপিছতে ফুল বাছিবলে ফুলৰ কাঠি লাগে ৰাজভৰা লাগে সেইখিনিয়ে আমি গৈ কৰোঁ সেনেকেই তাঁতলৈ বোৱা কটালৈ বেছি আগ্ৰহী হ'লোঁ মেইন আগ্ৰহী হোৱা কাৰণ মোৰ মা মায়ে মোক শিকালে দুহাতত ধৰি মায়ে মোক তাঁত শিকায় তাঁত ব'বলৈ ধৰিলোঁ ব'বলে বিক্ৰী ঘৰখন চলাওঁ ক'লোৱে নিজেও পিন্ধো আনকো দিওঁ ঘৰৰ আলহী দুলহীও আহিলেও সেনেকেই কাপোৰ বৈ দিওঁ

তোলোঠা দুপতি নাচনী জৰি গৰকা মাৰি গেৰেলি মাৰি তাঁত ব'বলে সেইখিনি বস্তু সম্পূৰ্ণ সঁজুলি লাগিব তুলুঠা দুপতি কাণত দিয়া সকলো বস্তুখিনি লগ হ'লেহে এখন তাঁত ব'ব পাৰিব গৰকা সেইখিনি সকলো বস্তু বাঁহৰ চিৰি দুপতি সকলো বস্তু লৈ আমি তাঁতখন কৰোঁ সেই তাঁত বৈ আমি আগতে কোৱাই আছে গামোচা বওঁ যোৰ কাপোৰ বওঁ চেলেং চাদৰ বওঁ আখি সূতা চাদৰ বওঁ বয়ে এনেকে ব্যৱসায় কৰোঁ সেইদৰে মোৰ যাত্ৰা কৰি এইদৰে মই প্ৰথমৰে পৰাই লাষ্টলৈকে এতিয়া মই এই যাত্ৰা উপনীত হৈছোঁ মই এয়াই মোৰ এই বৰ্ণনা সামৰা হ'ল